ৰন্ধাৰ সময়ত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব যে আমি জলোৱা গেছটো বা খৰিত যদি আমি ভাতটো বা যিকোনো বস্তু বনোৱা হয় তেতিয়া যাতে জুইটো বিয়পি নাযায় আৰু যদি আমি খৰিত বনাওঁ তেতিয়াহ'লে খৰিকেইডাল আমি আগবঢ়াই থাকিব লাগিব যাতে জুইটো পিছুৱাই আপোনাৰ গাত নালাগে আৰু যদি আপুনি গেছত ভাত বনাই তেতিয়াহ'লে আমি কাষত কাপোৰ কাগজ কোনো ধৰণৰ বস্তু যাতে জুইৰ সংলগ্নত আহিলে সোনকালে জ্বলি উঠে তেনেকুৱা বস্তু আঁতৰত ৰাখিব লাগিব জুইটো জ্বলোৱাৰ পাছত আমি আঞ্জা পাচলি যি আছে কেৰাহীটো দি দি দিব লাগিব আৰু যাতে এইবোৰ দেই নাযায় সেইকাৰণে জুইটো নিয়মমাত্ৰভাৱেহে আমি দিব লাগিব তেতিয়াহে আমাৰ ৰন্ধা সময়ত সোৱাদলগা হ'ব ঠিক তেনেদৰে আগতেই জুই জ্বলোৱাৰ আগতেই ৰন্ধাৰ সময়ত সকলো বস্তু যেনেকৈ কটাৰী চামোচ কেৰাহী কুকাৰ সকলো আমি ধুই পখালি কাষত থৈ ল'ব লাগে তাৰ পাছত ব্যৱহাৰ কৰিব লাগে ঠিক তেনেদৰে সাৱধান হ'ব লাগে